হেল্ল' গোলাঘাট গেছ এজেঞ্চি হয়নে মই বগীজানৰপৰা কৈছিলোঁ মোৰ এই গেছৰ বিষয়ে অকণমান জানিবলগীয়া আছিলে মোৰ আগত এটা গেছ আছিলে সংযোগ হৈ আছিলে বৰ্তমান মই সেই এড্ৰেছটো স্থানান্তৰ কৰিব লাগিব গতিকে মই এই ঠিকনাটো নতুন হ'ব মোৰ আগৰ এড্ৰেছটো আছিলে গোলাঘাট ছটিয়না বগীজান এতিয়া মোৰ নতুন ঠিকনা হ'ব এই ফলঙনি গোলাঘাট ফলঙনি গতিকে আপোনালোকে এই বিষয়ে অকণমান মোক জনাবচোন কেনেদৰে এইটো কৰিব লাগিব হ'ব ৰাখিছোঁ